অঁ হেল্ল' শুনিছেনে অঁ দুবাৰ ৰিচিভ অঁ এতিয়া শুনিছে আপুনি অঁ বাৰু আপোনাৰ ভালনে অঁ আপোনাৰ আছো আৰু ভালে বাৰু হেৰি হ'ল নহয় এতিয়া এই আপুনি বোলে কিবা এই নতুন কিবা এই মানে সাৰৰ বোলে কিবা দোকানৰ ব্যৱস্থা কৰিছে নেকি অঁ এই কি এগনিক নে কি বুলি কয় নহয় অঁ জৈৱিক সাৰ জৈৱিক সাৰ আজিকালিতো এতিয়া আৰু পচন সাৰটো নাইকিয়াই হ'ল মানুহৰ গৰু নায়েই বাৰু বাৰু বাৰু এতিয়া সেই আকৌ এই মানে জৈৱিক সাৰ কেইটামান লাগিছিলে মাটি মাটি ছবিঘামানৰ কাৰণে লাগে আজিকালি আকৌ যিটি সাৰ দিবও নোৱাৰি নহয় বোলে সেই এতিয়া এইবোৰ ৰঞ্জিত আৰু মছৰি এনেকুৱাবিলাক অঁ বিঘাত কেনেকৈ দিব লাগিব কি কথা এইবোৰ এতিয়া নতুন সাৰ মানে অ' অ' অঁ কিমান দিলে মাটি উৰ্বৰতাটো ভালে থাকিব আজিকালি গ্ৰামসেৱকবিলাককো লগ কৰিবলৈ টান নহয় ইশ্বৰক লগ পালেও তেওঁবিলাকক পাবলৈ নাই অঁ অঁ তেনেকুৱা ব্যৱস্থা এটাই কৰিব লাগিব বাৰু আপোনাৰ দোকান আৰম্ভ কৰা কিমানদিনমান হৈছে অঁ অলপ চালুকীয়াই হৈ আছে আৰু নহয় জানো অঁ অঁ মই আকৌ নগ'লে আকৌ কেনেকৈ আহিব বস্তু আৰু অঁ দাম দৰ কথা পা পইচাৰো কথা আজিকালি চলিবলৈ যি বিপদ হৈছে